মই পাকঘৰত মোৰ পৰিয়ালৰ সৈতে তেওঁলোকৰ ভাগ বতৰাখিনি জনাবলৈ বিচাৰিছোঁ যেতিয়া ব্যঞ্জন ৰান্ধিবৰ বাবে আৰম্ভ কৰোঁ তেওঁলোকৰ মনৰ কথাখিনিও মই বিচাৰোঁ কিদৰে বনাব লাগিব কেনেকৈ তৈয়াৰ কৰিব লাগিব আৰু কোন সময়ত কোনটো বস্তু দিব লাগিব তেওঁলোকৰো মনৰ মতামতবোৰ মই ল'ব বিচাৰোঁ কিছুমান কাম যদি মই কৰিব পৰা নাই লগত থকা সদস্যসকলৰ সহায়ো বিচাৰোঁ সকলো কাম সমান চিন্তাধাৰাৰে কৰি যোৱাটো মই ভাবোঁ কাৰণ সেইটো এটা বহুত আনন্দ পৰিয়ালৰ সৈতে সমানে ভাগ বতৰা কৰি যিকোনো কাম কৰাটো মই বৰ আনন্দ পাওঁ সেইখিনি চিন্তাধাৰাৰে আগবাঢ়ি গ'লে ঘৰখনৰ পৰিয়ালৰ মনৰো বহুতখিনি আনন্দ পায় আৰু কিছুমান কথা ভাল চিন্তাধাৰাৰে কৰিবলৈ শিকে ধন্যবাদ